হেল্ল' নমস্কাৰ আচ্ছা মই মীৰা সেনে কৈছোঁ তাৰমানে আমাৰ বিশেষ এটা ফাংচন আছে সন্মুখত আমি আগতীয়াকে অকণমান এই আমাৰ লোকেল মেইড আমি স্থানীয়ভাৱে যিবিলাক গামোচা তৈয়াৰ কৰে সেই গামোচা আমাৰ পঞ্চাছখনমান লাগিছিলে তে আমি ভেৰাইটিজ গামোচাৰ বিষয়ে জানো যদিও অকণমান ডিটেইলছ ক'ব নেকি বাইদেউ দাম বা কোৱালিটি ইয়াৰ ওপৰত অকণমান ক'ব নেকি এইটো আমি আগষ্টৰ চাৰি তাৰিখে লাগিব তাতে সেইটো এটা বিশেষ দিন আমি জৰি জৰিবুটি দিব বুলি উদযাপন কৰোঁ শ্ৰদ্ধেয় বালকৃষ্ণজীৰ জন্মদিন উপলক্ষে সেইদিনাখনে লাগিব মই ভাবিছোঁ কি যদি নাথাকে আপোনালোকৰ ষ্টকত তেতিয়াহ'লে অলপ সময় থাকোঁতে ক'লে আনিব পাৰিব বা বনাব পাৰিব

দুইফালে ফুল থকা সূতাটো ভাল হ'ব লাগে আৰু আমাৰ লোকেল মেইড হ'ব লাগে

হয় হয় ঠিক আছে আৰু কমাব নোৱাৰে নেকি অকণমান অঁ ঠিক আছে আপোনালোকৰ প্ৰফিটটো থাকিব লাগিব হয় হয় হয় হয়

ঠিক আছে আমি গামোচা পঞ্চাছখন তেতিয়াহ'লে দুইফালে ফুল থকাই হ'ব আমি দুশ বিছ টকা কৰিয়েই দিম অঁ ঠিক আছে অঁ ঠিক আছে ঠিক আছে আমি দুই হাজাৰ টকামান মই যাব নোৱাৰিলেও বেলেগক দি পঠাই দিম আৰু আমি গামোচা গোটেইখিনি একেলগে লৈ আনিম এডভা্সটো দি দিম মই দুই এক দিনতে পঠাই কিন্তু গামোচাখিনি আমি জুলাই মাহৰ পোন্ধৰ তাৰিখৰ ভিতৰত পোন্ধৰ লাষ্ট পোন্ধৰ তাৰিখ ইয়াৰ ভিতৰতে লৈ আনিম ধৰক তেৰ চৈধ্য পোন্ধৰ

আচ্ছা ঠিক আছে অঁ অঁ

ঠিক আছে ঠিক আছে ধন্যবাদ